মোৰ বহুতো পিয়ৰ ক্লাছিক কিতাপ আছে আৰু এইবিলাক কপিবিলাক সংগ্ৰহ কৰি মই গোটাই থওঁ বিশেষকৈ গ্ৰন্থমেলা হয় কিবা এইবিলাক অনুষ্ঠান প্ৰতিষ্ঠানৰ কিতাপৰ দোকানৰ পৰা মই এই সংগ্ৰহ কৰি লওঁ পইচা গোটাই হ'লেও মই খোৱা বোৱাতকৈ কাপোৰ কানি পিন্ধাতকৈ কিতাপত বেছিহে গুৰুত্ব দিওঁ কাৰণ মই নিজে পঢ়োঁ আৰু ল'ৰা ছোৱালীকো পঢ়াবলৈ উদগনি জনাওঁ আৰু কিতাপেই মানুহৰ জীৱন পৰিৱৰ্তন কৰিব পাৰি কিতাপেই ভাল বন্ধু বুলি কয় সেইকাৰণে কিতাপ পঢ়ি মই ভাল পাওঁ কিতাপত বহুত নজনা কথা জানিব পাৰি এডোখৰ চাই জেগা চাই আহি যিমান ভাল লাগে কিতাপত তাৰ পঢ়ি বে বেছি ভাল লাগে তাৰ কা কাল্পনিক দিছ হেৰিয়ে দৃষ্টিৰে চাব গ'লে বেছি ৰঙীন লাগে ঠিক তেনেকেই কয় নহয় অসমীয়া ভাষাত এষাৰ কথা আছে দূৰৈৰ মণিক পঢ়নে দূৰৈৰ মণিক হাততে পায় গতিকে কিতাপ পঢ়াটো মই বেছি গুৰুত্ব দিওঁ আৰু যেনেকৈ হ'লেও ভাল কপি কিতাপ পালে সংগ্ৰহ কৰোৱেই আৰু আজৰি টাইমত মই কিতাপ পঢ়ি ভাল পাওঁ কবিতা লিখোঁ গল্প লিখোঁ আৰু এইবিলাকে মোক জীৱনটো বেছি অনুপ্ৰাণিত কৰিছে আৰু জীয়াই থকাৰ সম্বল বিচাৰি পাইছোঁ জীৱন সুন্দৰ কৰিব হ'লে মানুহে পঢ়া শুনা কৰিবই লাগিব পঢ়াতেই মানুহৰ ব্যস্ত থাকিলেইমানুহৰ মন মগজ বৃদ্ধ বয়সলৈ ভালে থাকে স্মৃতি শক্তি ধৰি ৰাখিব পাৰি সেই গতিকে মই কিতাপত বেছি গুৰুত্ব দিওঁ কিতাপ পঢ়ো আৰু কিবাকিবি লিখা মেলা কৰি ভালো পাওঁ গতিকে ৰাইজকো কওঁ কিতাপ পঢ়ক পঢ়ক পঢ়োৱা আৰু পঢ়া শুনো কিতাপৰ এটা বিপ্লৱ কৰিব লাগে যেনেকৈ অন্য দেশত যেনে চীন দেশত কিতাপৰ বিপ্লব হয় য'ত ৰাজহুৱা স্থানত কিতাপ পঢ়ে মানুহে শুনে মেডিকেলত কিতাপ পঢ়ে তাৰ বেমাৰীয়ে শুনে বিদেশতো বহুত ধৰ্মীয় গ্ৰন্থবিলাক পঢ়ে আৰু তেওঁলোকে চৰ্চা কৰে শুনে আমাৰ ইয়াতো সেইটো বিপ্লৱ গঢ়িব লাগে সেইকাৰণে কিতাপ পঢ়িবই লাগে আৰু আনক পঢ়াবলৈ উদগণি যোগাবই লাগে কিতাপৰ পৰা বহুত ভাল কথা পায় যিটো খাদ্য আৰু পিন্ধিও নেপায় সেইকাৰণে মই কিতাপ পঢ়োঁ কিতাপ পঢ়ি মোৰ আমনি নালাগে ভাগৰ নালাগে আৰু মন মগজ ভালে থাকে মই শক্তি পাওঁ নতুন উদ্যম পাওঁ কৰ্ম কৰিবলৈ শক্তি দিয়ে এই গতিকে মই কিতাপ পঢ়োঁ আৰু কবিতা পঢ়োঁ প্ৰবন্ধ গল্প উপন্যাস ধৰ্মীয় ধৰ্মমূলক কিতাপ এই কোনো কিতাপেই মই বাদ নিদিওঁ আৰু এইবিলাক ভাল সংগ্ৰহ পালেও মই তাক নিজে যদি নোৱাৰো জেৰক্স কৰি বা কপিটোৰ ৰাখি আজৰি টাইমত মই পঢ়ি মোৰ জীৱনটো মানে উপভোগ কৰোঁ